গণতান্তিক সমাজত ৰাজনৈতিক দল এটা মূল কামেই থাকে যি এটা সমাজখনৰ প্ৰতি অ' এটা উন্নতি হেৰি কৰা কিন্তু আজিকালি ৰাজনৈতিক দল হয় কিন্তু যি হিচাপে তেখেতলোকে আহে সেই হিচাপে একো কৰিব পৰা নাই কিন্তু তেওঁলোকক কৰিবলগীয়া কাম বহুতে থাকে ৰাজ ৰাজনৈতিক দলসমূহে ধৰি লওক যিবোৰ আশা বৰষা দিয়ে সেইখিনি কৰিব নোৱাৰিছে মূল কাম হৈছে তেখেতলোকৰ সমাজখন সমাজখনত যেনেকৈ আহি যেনেকৈ তেওঁলোকে সমাজৰ আশা হিচাপে তেখেতৰ আগবাঢ়ি আহে সেই হিচাপে কামবোৰ কৰিব লাগে উন্নতি কৰিব লাগে ৰাস্তা হওক পদূলি হওক আমাৰ সমাজৰ গণতান্ত্ৰিক মৰ্যদাৰে গণতান্ত্ৰিক মৰ্যদাৰেই সমাজখন উন্নতি পথলৈ লৈ যাব লাগে যিকোনো এটা স্বাধীনভাৱে সমাজখনক প্ৰতিনিধিত্বও কৰিবলৈ দিব লাগে এই এইবোৰে কাম কিছুমান কাম আছে যিখিনি তেখেতলোকৰ কৰিবলগীয়া নিত্যান্ত কৰ্ম কিন্তু তেনে আমি দেখিব পৰা নাই যি ৰাজনীতি দলসমূহ যি হিচাপত তেখেতলোক গণতন্ত্ৰত মৰ্যদালৈ আহে মৰ্যদালৈ অহাৰ পিছত তেখেতলোকে সেই কামখিনি যিখিনি মূল মূল কাম যিখিনি সমাজৰ উন্নতি হিচাপে বাক স্বাধীনতা হিচাপে স্বাধীনতা সেইখিনি বা যোন সমাজ এখন কেনেকৈ পৰিপক্ক কৰি তুলিব লাগে সেই হিচাপে কৰিব নোৱাৰিছে তেখেতলোকে মোৰ কামখিনি কৰিলেহে এখন সমাজ গণতান্ত্ৰিক হিচাপে আগবাঢ়িব আৰু এইখিনিয়ে ৰাজনৈতিক দলৰ এটা মূল কাম